মই একসপ্তাহ মান আগত এটা লেপটপ লৈছিলোঁ লেপটপটো চলাই বহুত ভাল পাইছোঁ আৰু দামো বহুত বেছি নাছিলে দাম চাই কাম ভালেই পাই আছোঁ আৰু মই বৰ বিশেষ বেছি কাম নকৰোঁ ৱৰ্ড এস্কেল পাৱাৰপইণ্ট আৰু মোৰ অনলাইন কামবিলাক মই লেপটপৰ পৰাই কৰোঁ তাত একো অসুবিধা পোৱা নাই মই গেমিঙৰ বাবে যিহেতু লোৱা নাছিলোঁ সেইকাৰণে মই গেম এতিয়ালৈকে ট্ৰাই কৰা নাই কিন্তু আশা কৰোঁ গেম খেলিলেও চাগৈ লেপটপটোৱে ভালেই পাৰফৰ্মেঞ্চ দিব